অঁ কোৱা অঁ খবৰ পাতি ভাল তোমাৰ অঁ আহিব পাৰে অঁ আমাৰ বিচ ইয়াত চাবৰ কাৰণে আমাৰ বিশ্বনাথত তোমাৰ বিশ্বনাথ ঘাট আছে এইফালে কাৰ্বি ব্ল'ক আছে নমৰা আছে আৰু একো নাই অঁ এইটো আছে আহিব পাৰা অঁ পাৰি তোমাৰ এই কাৰ্বি ব্ল'ক যিটো আছে পাৰ্ক কয় সেইটোত তোমাৰ কাৰ্বিৰ ট্ৰেডিচনেল কাপোৰ পিন্ধিব পাৰিবা নিজৰ পচন্দ খানাও খাব পাৰিবা তাত বিশ্বনাথ ঘাট যিটো আছে তাতো তোমাৰ ফেমেলি লৈ আহি খাব পাৰা পিকনিক বনভোজ বনাই খাব ভাল বুজিছা অঁ বহুত ধুনীয়া দেশৰ বহু অসমৰ ৰাজ্যৰ বহুত ঠাইৰপৰা বহুত মানুহে আহি আছে নহয় ইয়াত চাব কাৰণে অঁ হয় অঁ আহিব পাৰা তুমি আহি অঁ তুমি আহি মোক ফোন কৰিবা মই তোমাক লৈ যাম লগত লৈ ফুৰি আহিম ফুৰাই আনিম টেনচন নাই বুজিছা অঁ ঠিক আছে ঠিক আছে ঠিক আছে